হেল্ল' মই কেইদিনমান আগতে কুৰ্তা এটা অৰ্ডাৰ কৰিছিলোঁ সেইটো এটা অৰ্ডাৰটো ৰিপ্লেছ হোৱা হেৰি ৰিপ্লেছ হোৱা দেখুৱাইছে সেইটো এতিয়া হৈছেনে নাই আপুনি জনাই দিব পাৰিব নেকি ভালদৰে আৰু মোৰ তাত গোটেইখিনি ইনফৰ্মেশ্যন আছে স্ক্ৰীনশ্বটো আছে মই জিমেইল আইডিটো এ এডেড আছে আপুনি প্লিজ ইনফৰ্ম কৰি দিয়ক